ৰাতিপুৱা খালী পেটত পানী খালে আমাৰ শৰীৰটোৰ কাৰণে বহুত ভাল হয় আমাৰ ঠাণ্ডা পানী খালে মানে পেটৰ কাৰণেও ভাল আমাৰ স্কিনৰ কাৰণেও ভাল হয় আমাৰ চুলিৰ কাৰণেও ভাল আমাৰ সকলোৱে কাৰণে ভাল তাৰপৰা গৰম পানী যদি কুহুমীয়া গৰম পানী খাওঁ তেতিয়া আমাৰ পায়খানাও খোলোচা হয় গেষ্ট্ৰিকৰ প্ৰব্লেম নহয় আমি যিমান পাৰোঁ সিমান আমি পানী খাব লাগে পানী আমাৰ শৰীৰটোৰ কাৰণে বহুত প্ৰয়োজন পানী আমাৰ